হয় গৰমৰ বন্ধত মই মোৰ নিজৰ পৰিয়ালক সময় দিলোঁ মোৰ যিহেতু দুটা ফেমে এতিয়া পৰিয়াল মই বিবাহসূত্ৰে মই মাজগাওঁৰ নিবাসী আৰু মই মোৰ এনেই দেউতা মাৰ ঘৰ কমাৰ চুবুৰী বিষ্ণুৰাভা আলি ছ' মই দুইটা পৰিয়ালকে সময় দিলোঁ আৰু প্ৰথমেই মই গৰমৰ বন্ধ হিচাপে মই মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰিলোঁ প্ৰথম অৱস্থাত পিছলে মই অলপ কেইদিনমান নিজৰ ঠাইতে অলপ ঠাইত ঘুৰা পকা কৰি মই পাহাৰীয়া ঠাই হিচাপে মই ছিকিম ছিকিমৰ ফালে ফুৰিব গ'লো ত' তেনেকেই গোটেই সময়টো অলপ সময় মই তেনেকেই গৰমৰ বন্ধটো পাৰ কৰিলোঁ যদিও নিজৰ পৰিয়ালবৰ্গৰ লগতো মই বিভিন্ন সময় কটালোঁ আৰু লগতে নিজৰ ভালপোৱা কিছুমান কাম কৰিবলগীয়া সেইখিনিও মই বন্ধটো তেনেকেই অতিবাহিত কৰিলোঁ জীৱনত কৰিব বিচৰা হিচাপে

জীৱনততো কৰিবলগীয়া বহুতেই আছে বৰ্তমান এতিয়া মই যিহেতু এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত তথাপিও আগলৈ তেনেদৰেই সেই কৰ্মক্ষেত্ৰতে আৰু ভালদৰে আগুৱাই যাবলৈ মই আগবাঢ়িব আগুৱাই যাব বিচাৰোঁ আৰু তাৰ উপৰিও তাৰ উপৰিও মই মোৰ নিজৰ মা দেউতা বা দুখন দুখন দুইটা পৰিয়ালৰে মা দেউতা সকলোৰে লগত মানে তেওঁলোকৰো তেওঁলোককো সময় দি তেনেকৈ জীৱনটো বিভিন্নধৰণে আগবঢ়াই লৈ যাব বিচাৰোঁ আৰু মোৰ বন্ধু সকল বা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে মোৰ দুইটা পৰিয়ালেই বন্ধুসুলভ মোৰ মোৰ স্বামী তেওঁ প্ৰথমেই বন্ধু হিচাপে মানে তেওঁ স সকলো ক্ষেত্ৰতে সহায় কৰে আৰু মোৰ দুইটা পৰিয়ালেই মোৰ নিজ মোৰ মা মা দেউতা আৰু মোৰ স্বামীৰ পৰিয়ালবৰ্গও মানে সকলো ক্ষেত্ৰতে সহাঁৰি আগবঢ়ায় আৰু সকলোখিনিয়ে খুব ভাল আৰু তেওঁলোকৰ লগত অতিবাহিত কৰা সময়খিনি অতিকেই ভাল লগা সময় এনেদৰেই মই মোৰ পৰিয়াল বা মোৰ বন্ধুসকল বা মোৰ ন বিভিন্ন বন্ধুসকলৰ লগতো মই নিজে কেতিয়াবা ওলাই ওলাই সোমাই ক'ৰবাত যাওঁ বা তেনেকে কৰোঁ বা সকলোৱে সহায় সহযোগ আগবঢ়ায় মোৰ স্কুলৰো সকলো বন্ধু বান্ধৱ আছে তেওঁলোকেও মোৰ বিদ্যালয়ৰ আৰু সেইসকলেও মোক বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় এনেদৰেই মই মোৰ বন্ধুসকল বা মোৰ বিদ্যালয়ৰ অভিজ্ঞতা বা মই সেইখিনিয়ে মোৰ অভিজ্ঞতাৰ বিষয়ে মই জনা জনাব বিচাৰোঁ